মই নিজকে স্বাস্থ্যবান ৰাখিবলৈ দৌৰা জগিং কৰাৰ লগতে আৰু বহুতো কাম কৰোঁ আচলতে জিম যোৱা হয় জিমত আপোনাৰ ডেইলী জিম যোৱা হয় সন্ধিয়া সাতটামানৰ পৰা এঘণ্টা জিম কৰোঁ ইয়াৰ উপৰি আপোনাৰ ডিম ৰাতিপুৱা ডিম আপোনাৰ তিনিটা চাৰিটামান খাওঁ ইয়াৰ উপৰি বুট কেঁচা বুট আৰু কেঁচা বুট তেনেকুৱা লঘু আহাৰবোৰ গ্ৰহণ কৰা হয় আৰু লগতে যিবোৰ যোগাসন আৰু ব্য়ায়াম আছে সেই যোগাসন ব্য়ায়াম কৰা যায় কৰোঁ সদায় ডেইলী যোগাসন ব্য়ায়াম কৰোঁৱেই ইয়াৰ উপৰি জিমত আপোনাৰ যিবোৰ স্বাস্থ্যবান ৰাখিবলৈ হ'লে জিমটো যাবই লাগিব জিমত আপোনাৰ এ এঘণ্টা জিম কৰোঁ আৰু আহি পেলাই ডিম চিম তেনেকুৱা লঘু আহাৰ গ্ৰহণ কৰা হয় এই তেনেকুৱাবোৰ সৰু সৰু কাৰ্য কৰা যায় আৰু